অ' বাকী হেৰি ভালে আছে নে অ' অ' তাকেটো ট্ৰেক্টৰ এখন লাগিছিল

অ' হেৰি অ' একদিনত তিনিশ অ' অ' ছয় বিঘামান আছে অ'

ধান ধান কিমানমান লাগিব এনে তাকেইটো কে কেনেকুৱা হ'ব দেৰমোণ মান পেলাই কেনে এটো ট্ৰেক্টৰটো মাৰি দিব লাগিব অ' অ'

অ' বহুত ডাঠা হৈছে

অ' বৰষুণ বতৰে এনেও চলি আছে অ' অ' অ' পইচাৰ টেনশ্যন ল'ব নালাগে দি দিম মই বাৰু অ' হ'ব বাৰু মই কালি ট্ৰেক্টৰখন মাতি দিবা

অ' অ' অ' কালি ৰাতিপুৱা ওলাম আমি পথাৰত যাই কিনে ট্রেক্টৰখন মাতি দিলে হ'ল দুই ঘণ্টামান পিছত

দিয়া হ'ব দিয়া অ' অ' বেৰ দিব লাগিব মানুহ লগাব লাগিব সেইটোত দিয়া হ'ব দিয়া কালি কালি আহি যাবা